আমাৰ বিদ্যালয়ত সঁচাকৈয়ে পুথিভঁৰাল আছিলে তাতে আমি ধৰক সৰুতে মৌচাক এনেকৈ আৰু ৰংমন আলোচনীবিলাক খুব তেনেকৈ আপোনাৰ ধৰক কিছুমান বহুতে লিখা আপোনাৰ বুঢ়ি আইৰ সাধু আৰু এখন কিতাপ পাইছিলোঁ সৰুতে ককা আইতা সাধু তেনেকুৱা তেনেকুৱাবিলাক আমি পাইছিলোঁ সৰুতে অঁ তেনেকৈ ভাল লাগিছিলে পঢ়ি